আমাৰ গাঁৱৰ পৰিৱেশবিলাক টাউনৰ পৰিৱেশতকৈ বহুত উন্নত আমাৰ গাঁৱৰ বিলাকত গছ গছনি নদ নদী এইবিলাক বহুত নিৰ্মল হৈ থাকে আৰু সেউজীয়া পথাৰবিলাক আৰু আমাৰ এই গাঁৱৰ পৰিৱেশবিলাকত গাড়ী মটৰ এইবিলাক বহুত কম সেইবিলাকৰ পৰা খুব কম ধোঁৱা ওলায় আৰু উদ্যোগবিলাকো আমাৰ গাঁৱৰ পৰিৱেশবিলাকত কম ফলস্বৰূপে আমাক গাঁৱৰ পৰিৱেশবিলাক বহুত উন্নত আৰু স্বাস্থ্য পাতি মানুহৰ বহুত ভাল হৈ থাকে পানীৰ কাৰণেও বহুত সুবিধা মানুহে পানী আমাৰ ইয়াত গাঁৱৰ পৰিৱেশবিলাকত পানী নদ নদী পুখুৰী এইবিলাকৰ পৰাও পানী বিশুদ্ধ কৰি খাব পাৰে টিউবৱেল আদিৰ পৰাও পানী নিৰ্মল পানী খাব পাৰে আমাৰ গাঁৱৰ পৰিৱেশবিলাকত যিবিলাক শাক পাচলি হয় সেইবিলাকৰ পৰাও বেমাৰৰ পৰা বহুত মুক্ত হৈ থাকে যিবোৰ শাক পাচলি গাঁৱৰ পৰিৱেশবিলাকত হয় সেইবিলাক জেনেৰেল শাক সাৰবিলাক ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে ঘৰতে প্ৰস্তুত কৰি গোবৰ মেটেকা সাৰ আদি দি পেলাই শাক পাচলি উৎপাদন কৰি মানুহে খায় সেইবিলাকৰ পৰা বেমাৰ বহুত কম হয় কিন্তু টাউনৰ পৰিৱেশবিলাক বহুত গাঁৱৰ পৰিৱেশতকৈ বেয়া সেইবিলাকত গাড়ী উদ্যোগ আদি বহুত থাকে সেইবিলাকৰ পৰা যিবিলাক ধোঁৱা ওলায় সেই ধোঁৱাবিলাকে মানুহৰ স্বাস্থ্য পাতিৰ কাৰণে বহুত অপকাৰ কৰে আৰু শাক পাচলি যিবিলাক টাউনত মানুহে ব্যৱহাৰ কৰে খায় সেইবিলাক বহুত ৰাসায়নিক দ্ৰব্য দি প্ৰস্তুত কৰা হয় আৰু টাউনত গছ গছনিও বহুত কম সেইবাবে বাৰীবিলাক দূষিত হৈ থাকে সেই কাৰণে আমাৰ গাঁৱৰ পৰিৱেশবিলাক টাউনতকৈ বহুত উন্নত হৈ থাকে